অঁ শিখা মেম হয় নেকি বাৰু অঁ মই গীতাঞ্জলি শইকীয়া মোৰ মই মানে এই ডান্স আপোনাৰ এখন ডান্স একাডেমী আছে ন কি নাম বাৰু অঁ কোন প্লেচটো কোনখিনিত আছে বাৰু অঁ মই মানে মোৰ ছোৱালীজনীক দিবলৈ বিচাৰিছোঁ সাত বছৰ হৈছে অঁ মডাৰ্ণত মানে তাই অকণমান বেছি ইণ্টাৰেষ্ট দেখিছোঁ আজিকালি মডাৰ্ণটোৱে অকণ বেছি হেৰি কৰে যে মডাৰ্ণতে ল'ব বিচাৰিছিলোঁ এনে কিমানমান ফিজ বাৰু অঁ ফাইভ হাণড্ৰেডকৈ ন আকৌ কেইদিন শিকায় এনে হেৰিয়াত

ড্ৰেছৰ কিবা কথা আছে নেকি হয় হয় ঠিক আছে ঠিক আছে মই আপোনাক জনাম তেতিয়া ঠিক আছে বাৰু